মই ঘৰত বিভিন্ন ধৰণৰ পানীয় বস্তু প্ৰস্তুত কৰোঁ তাৰ ভিতৰত নেমু চৰ্বত বেলৰ চৰ্বত বগৰী চৰ্বত এনেধৰণৰ পানীয় বস্তুৰ প্ৰস্তুত কৰা হয় নেমুৰ চৰ্বতটো আমি বিশেষকৈ নেমু চেপি তাত চেনী আৰু নিমখ মিহলাই পানীয় কৰি খোৱা হয় আৰু বেলৰ চৰ্বতটো বেলটো হাতে ফেটি আমি তাত চেনী আৰু নিমখ মিহলাই বেলৰ চৰ্বত বনাই খাওঁ বগৰীৰ চৰ্বতটো হৈছে বগৰীৰ দিনত আমি বগৰীবিলাক ধুনীয়াকৈ ধুই শুকুৱাই গুৰি কৰি সেই বগৰীৰ গুৰিবিলাক টেমাত বা বৈয়ামত ভৰাই থওঁ আৰু গৰম দিনত অলপ অলপকৈ সেই বগৰীৰ গুৰিত নিমখ আৰু চেনী মিহলাই চৰ্বত হিচাপে ব্য়ৱহাৰ কৰোঁ এই চৰ্বতসমূহ আমি আলহী আহিলে হওক বা গৰমৰ দিনত নিজে খাবলৈ হওক যিকোনো সময়তে আমি ঘৰত সাধাৰণভাৱেই প্ৰস্তুত কৰি ব্য়ৱহাৰ কৰোঁ তাৰ পাছতে বেলৰ চৰ্বতটো বিশেষকৈ সোনকালে পোৱা নাযায় কিন্তু এইবোৰ আমি সময়ত গোটাই থ'লে সেই বেলৰ চৰ্বত আৰু এইবিলাক চৰ্বতো আমি খাব পাৰোঁ